অসমৰ মনোৰঞ্জনৰ আটাইতকৈ জনপ্ৰিয় মাধ্যমবোৰ হৈছে সংগীত থিয়েটাৰ আৰু নৃত্য উদাহৰণস্বৰূপে আমাৰ বিভিন্ন ধৰণৰ নৃত্য় আছে তাৰ ভিতৰত বিহু নৃত্য অন্যতম আৰু বাগৰুম্বা আৰু বিভিন্ন জনজাতিসকলৰ নৃত্যবোৰ এইবোৰে আমাৰ সমাজক বাৰুকৈয়ে প্ৰভাৱিত কৰে আৰু এইবোৰক অসমীয়া মানুহে মনোৰঞ্জনৰ আটাইতকৈ জনপ্ৰিয় মাধ্যম বুলি ভাবে আৰু সংগীত বিভিন্ন ধৰণৰ সংগীতৰ অনুষ্ঠান হয় আৰু থিয়েটাৰ আমাৰ অসমত প্ৰতি মাহতে থিয়েটাৰ অনুষ্ঠিত হয় আৰু মানুহসকলে খুব আগ্ৰহেৰে এই থিয়েটাৰ চাবলৈ যায়